মই ৰাতিপুৱা আৰু সন্ধিয়া দুইটা বেলাতে দৌৰোঁ মই দৌৰাত প্ৰায় পঞ্চল্লিছৰ পৰা ত্ৰিছ ত্ৰিছ ষাঠি মিনিট বা এক ঘণ্টা খৰচ কৰোঁ মোক প্ৰতিদিনে এক নতুন ব্যক্তিত্ব আৰু বিভিন্ন প্ৰতিযোগিতাসমূহত অংগগ্ৰহণৰ বাবে দৌৰিবলৈ অনুপ্ৰাণিত কৰে আৰু বিশেষকৈ আমাৰ যিটো ভাৰতীয় সেনা তাত দৌৰাৰ প্ৰাধান্য বেছি সেই তাততো তাতো অংশগ্ৰহণ কৰিবৰ বাবে দৌৰাটো অতি গুৰুত্বপূৰ্ণ সেইবাবে মই দৌৰি দৌৰোঁ সন্ধিয়া আৰু সন্ধিয়া আৰু ৰাতিপুৱা দুইটা বেলাতে দৌৰোঁগৈ ৰাতিপুৱা শুই উঠি গা পা ধুই ফিল্ডলৈ গৈ ত্ৰিছৰ পৰা পঁয়ত্ৰিছ মিনিট মই দৌৰাত ব্যস্ত থাকোঁ দৌৰাত ব্যস্ত থাকি আহি ঘৰত ভাত পানী খাই নিজৰ কামবোৰ অৰ্থাৎ কলেজ স্কুল এইবোৰলৈ যাওঁ গৈ শিক্ষা দীক্ষা লৈ ঘৰলৈ আহোঁ ঘৰলৈ আহি অলপ জিৰণি লওঁ জিৰণি লৈ পুনৰ কিবা এটা খায় খাই পুনৰ সন্ধিয়া হাততে বেগতে দৌৰাৰ সামগ্ৰীসমূহ লৈ ফিল্ডলৈ ওলাই যাওঁ ফিল্ডত গৈ মই প্ৰায় আকৌ আধা ঘণ্টাৰ পৰা এক ঘণ্টা দৌৰোঁ দৌৰি গৈ বিভিন্ন ধৰণৰ এক্সেৰ্চাইজ কৰোঁ এক্সেৰ্চাইজ কৰোঁ এক্সেৰ্চাইজ কৰি গ্লুক'জ চ্লুক'জ গ্লুক'জ চ্লুক'জ খাই লৈ পুনৰ আকৌ ঘৰলৈ আহোঁ ঘৰলৈ আহি ভাত পানী খাই আকৌ শু শুই লৈ আকৌ পুনৰ ৰাতিপুৱা আকৌ একেই কাৰ্য আবিতি পুনৰ আকৌ আবৃত্তি কৰা হয় সেইদৰে মৰা দৌৰ আৰু মোক দৌৰিবলৈ অনুপ্ৰাণিত কৰা ব্যক্তিজন হ'ল হীমা দাস তেওঁ অত্যন্ত এক সুন্দৰ দৌৰ দৌৰবিদ তেওঁ দৌৰি ভাৰতৰ বাবে অলিম্পিক মেডেলো আনিছে